অঁ অঁ হেৰি আকৌ আপোনালোকৰ বাৰীত কিবাকিবি শাক পাচলি আছে নি মোক লাগ দৰকাৰ হৈছে অঁ দিবচোন কি কি আছে অঁ মোক সেইগিটা বস্তুৱেই লাগে অঁ মোৰ এই দৰকাৰ হৈছে সকাম এখন পাতিব লৈছোঁ মোক দি বস্তুগিটা ৰঙলাও জাতিলাও এইখিনি বস্তু মোক দিবচোন কাইলেই দিব অঁ ঠিক আছে অঁ ঠিক আছে হ'ব অঁ হেৰি আকৌ আমাৰ মানুহ নাই দি পঠিয়াব নেকি

ঠিক আছে অঁ অঁ অঁ ঠিক আছে হ'ব হ'ব হ'ব